খেতিয়ক আৰু পশুপালকসকলৰ মাজত সম্পূৰ্ণ সহযোগিতা আছে আৰু থাকিব লাগিব কাৰণ খেতিয়ক নহ'লে পশুসকলে খাদ্য খানা খাবলৈ নাপাব আৰু পশু পক্ষী নহ'লেও খেতিয়কৰ বহুতো সমস্যা হ'ব যেনে খেতিডৰা খেতি পথাৰডৰাত গৰু গোবৰকে আদি কৰি পেলালেহে খেতিয়কে খেতিৰ উৎপাদনটো ভালদৰে পাবলৈ সক্ষম হ'ব আৰু পশুৱেও খেতি পথাৰডৰাত ঘাঁহ খাই তাত হগা মোতা কৰিলেহে খেতিয়কেও সেই খেতিডৰাত খেতি কৰি বহুতো উপক্ৰম হ'ব খেতিয়কক খেতি কৰিবলৈ হ'লে সদায় পশু পক্ষী দৰকাৰ হ'বই আৰু সেইদৰে পশুক খেতিয়কে ভালদৰে লালন পালন কৰিব লাগিব খেতিয়কে পশুক এজন খেতিয়ক পশুৰ লগত যেনেদৰে নিৰ্ভৰশীল ঠিক সেইদৰে সেই পশু পক্ষীও খেতিয়কৰ লগত ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল সেই হেতুকে লৈ দুয়ো খেতিয়ক আৰু পশুৰ মাজত সম্পূৰ্ণ পৰস্পৰৰ সহযোগিতা আছে কাৰণেই খেতি খেতি খেতি কৰি খেতিয়কজন চলি আছে আৰু পশুৱেও সেই খেতিয়কজনৰ ওপৰতে নিৰ্ভৰশীল কৰি জীয়াই আছে বুলি মই ভাবোঁ